চহৰৰ সমস্যাসমূহৰ তুলনাত গ্ৰাম্য অঞ্চলৰ সংবাদ মাধ্যমৰ কাভাৰেজ প্ৰায় কম হয় আৰু কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰাম্য বিষয় পৰ্যাপ্ত মনোযোগ লাভ নকৰে সীমিত দৃষ্টিভংগীৰ জৰিয়তে ফ্ৰেমৱৰ্ক কৰা হয় এই অমিল জনসংখ্যাৰ ঘনত্ব নগৰকেন্দ্ৰিক সংবাদ মাধ্যম আৰু বৃহৎ বজাৰৰ কাভাৰেজৰ অনুকূল অৰ্থনৈতিক প্ৰৰোচনাৰ দৰে কাৰকৰ বাবেই উদ্ভৱ হয় সংবাদ মাধ্যমৰ কাভাৰেজ ছুটি হোৱা অঞ্চল গ্ৰাম্য স্বাস্থ্যৰ বৈষম্য চিকিৎসালয় বন্ধ হোৱা স্বাস্থ্যসেৱাৰ সুবিধাৰ অভাৱ আৰু দীৰ্ঘদিনীয়া ৰোগৰ হাৰ অধিক হোৱা আদি বিষয়সমূহে প্ৰায়ে স্থানীয়ভাৱে মনোযোগ লাভ নকৰে যেতিয়া এই বিষয়সমূহ সামৰি লোৱা হয় তেতিয়া ইয়াক প্ৰায় নিৰ্দিষ্ট গ্ৰাম্য প্ৰত্যাহ্বানৰ পৰিৱৰ্তে স্বাস্থ্যসেৱা নীতিৰ বিষয়ে বহল কাহিনীৰ সৈতে বান্ধ খাই থাকে আন্তঃগাঁথনিৰ প্ৰত্যাহ্বান ব্ৰডবেণ্ড ইণ্টাৰনেট চিহ্ন ভিন্ন পথ আৰু সীমিত ৰাজহুৱা পৰিবহণৰ দৰে সমস্যা গ্ৰাম্য অঞ্চলত স্থায় যদিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইয়াক খুব কমকৈহে চে চৰ্চা কৰা হয় অৰ্থনৈতিক প্ৰত্যাহ্বান সংবাদ মাধ্যমে প্ৰায় গ্ৰাম্য অঞ্চলত চাকৰি হেৰুৱাৰ বিষয়ে সূক্ষ্ম কাহিনী হেৰুৱাই পেলায় তাৰ পৰিৱৰ্তে কৃষি বা কয়লা খননৰ দৰে এশ উদ্যোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে কম মজুৰীৰ কামৰ উত্থান বা অৰ্থনৈতিক বৈচিত্ৰৰ অভাৱৰ দৰে বহল অৰ্থনৈতিক সংগ্ৰামসমূহ সামৰি লোৱা হয় প্ৰৰিৱেশৰ সমস্যা জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশৰ অৱক্ষয় বিশিষ্ট বিষয় যদিও এই বিষয়সমূহৰ ওপৰত গ্ৰাম্য দৃষ্টিভংগী যেনে কৃষক সম্প্ৰদায়সমূহে পৰিৱৰ্তনৰ সৈতে কেনেকৈ খাপ খাই পৰিছে বা সম্পদৰ আহৰণৰ দ্বাৰা প্ৰভাৱিত হৈছে তাৰ ৰিপৰ্ট কম শিক্ষা আৰু যুৱ প্ৰৱৰ্জন উন্নত সংযোগৰ বাবে যুৱক যুৱতীসকল চ চহৰলৈ প্ৰৱৰ্জন কৰাৰ লগতে পুঁজিৰ অভাৱ আৰু শিক্ষক ধৰি ৰাখক ৰখাকে ধৰি গ্ৰাম্য বিদ্যালয়সমূহৰ সংগ্ৰামসমূহ প্ৰায় উপেক্ষা কৰা হয় সাংস্কৃতিক প্ৰতিনিধিত্ব গ্ৰাম্য অঞ্চলসমূহত সংবাদ মাধ্যমত সঘনাই কু সংস্কাৰ কৰা হয় ইয়াৰ সাংস্কৃতিক বৈচিত্ৰ উদ্ভাৱন আৰু সম্প্ৰদায়সমূহৰ স্থিতি স্থাপকতাৰ বিষয়ে কম অন্ৱেষণ কৰা হয় এই বিষয়সমূহ বিভিন্ন কাৰণত আণ্ডাৰ কভাৰেজ কৰা হয় নাগ নগৰীয়া পক্ষপাতিত্ব সংবাদ মাধ্যমসমূহ প্ৰায় নগৰসমূহৰ অঞ্চলত ভিন্ন ভিত্তি কৰি গঢ় লৈ উঠে আৰু স্বাভাৱিকতে নিজৰ ওচৰৰ চৌপাশক প্ৰভাৱিত কৰা বিষয়সমূহৰ প্ৰতি আকৰ্ষিত হয় অৰ্থনৈতিক অগ্ৰাধিকাৰ কাভাৰেজ দৰ্শক চাহিদা আৰু বিজ্ঞাপনৰ ৰাজহৰ দ্বাৰা পৰিচালিত হয় যিয়ে নগৰীয় আৰু উপনগৰীয় বজাৰত অগ্ৰাধিকাৰ দিয়াৰ প্ৰৱণতা থাকে প্ৰৱেশৰ প্ৰত্যাহ্বান গ্ৰাম্য অঞ্চলৰ পৰা প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ ভৌগলিক আৰু লজিষ্টিক বাধাৰ বাবে অধিক সময় কষ্ট আৰু সম্পদৰ প্ৰয়োজন হয়